আমাৰ অঞ্চলত আমি মানুহে নদীৰ পানী নাখাওঁ সৰ্বসাধাৰণ মানুহে নদীৰ পানী কিয় নাখায় আচলতে নদীত গেলা পচা বস্তু উটি যোৱাৰপৰা ধৰি পেলাই বহুত হয় সেইকাৰণে আমাৰ অঞ্চলৰ মানুহে নদীৰ পানী নাখায় টেপৰ পানী বা টিউব ৱেলৰ পানী আমি ফিল্টাৰ কৰিহে খাওঁ কিয়নো ধৰক আপোনাৰ টেপৰ পানী যিখিনি পাম হাউচৰপৰা দিয়ে হয়তো তাত আমি দেখা নেদেখোঁ যে চফা কৰিছেনে নকৰিছে নকৰিবও পাৰে বা হয়তো ব্লিচিং অলপ মাৰি বা কিবা এটা কৰি পেলাই এমাহৰ মূৰত এদিন চফা কৰিও পানীখিনি আমাৰ আমালৈ পঠিয়াব পাৰে গতিকে সেইকাৰণে আমি পানী ফিল্টাৰ কৰি খাওঁ লগতে টিউব ৱেল টিউব ৱেলৰ কথাও কৈছোঁ হয়তো আমাৰ টিউব ৱেলটো কিছুমান আমিতো নেদেখোঁ ধৰক কোনোবা মানুহ এজনে আহি টিউব ৱেলটো বহুৱালে যে কিমান ফুটত কিমান ভাল পানী ওলায় সৰ্বসাধাৰণতে আমাৰ এশ বিছ ত্ৰিছ ফুটৰপৰাহে ভাল পানী ওলায় কিন্তু হয়তো আমি নেদেখোঁ যে এই পানীখিনি যে এশ বিছ বা ত্ৰিছ ফুটৰ তলৰপৰা দিছে নে নাই তাৰ ওপৰৰপৰাই দিছে কিছু মানুহে এনেকুৱা কৰে ধৰক আশী ফুট আশী ফুট ওপৰতো পানী উলিয়াই দিয়ে সেইখিনি পানী খাবলৈ আমাৰ হয়তো অসুবিধা হয় কিন্তু আমাৰ সন্দেহবশতঃ যদি এশ ত্ৰিছ ফুটো দিয়ে তেতিয়া আমি ধৰক ফিল্টাৰ কৰি খাবই লাগিব

আৰু টিউব ৱেলৰ পানীখিনি বিষয় লৈ আৰু টেপৰ পানীও টেপৰ পানীটো আইৰণ কিছুমান আহে আৰু টিউব ৱেলৰ পানীটো আইৰণ আহে আইৰণখিনি যোৱাবলৈ হ'লে আমি ফিল্টাৰ কৰিব লাগিব ঘৰত থকা ফিল্টাৰৰ সকলো বস্তুবোৰ সদায় আমাৰ যি যিবিলাক কেণ্ডেল থাকে ফিল্টাৰত সেইবিলাকো পৰাপক্ষত সেই সেইবিলাক অৱশ্যে মহিলাৰ কাম সেইবিলাকো পৰাপক্ষত সদায়ে চফা কৰিব লাগে তেতিয়া আমাৰ মানে ভাল আৰু আমি বিশেষকৈ আমি নদীৰ পানী নাখাওঁ